হেল্ল' অঁ কোৱা মিনাক্ষী এই ভালেই আৰু কি কথা নাইতো এইটো কোন আকৌ হয় নেকি মইতো গম নাই পোৱা তুমি আগত ক'ব পাৰিলা মই চালো হয় মই দিনটো ঘৰতে এনেই থাকোঁ হয় নেকি কিহৰ ব্লগ বনাই সি অঁ ৰ'বা ৰ'বা ৰ'বা এই মাজতে যে বেংগালোৰ গৈছিলে যে অঁ হয় নেকি সি কিহৰ মানে ব্লগিং কৰে নেকি অঁ হয় নেকি তাৰ নামটো কি ইউটিউবত ডিম্পু বৰুৱা বুলি আছে নেকি অঁ হ'ব দিয়া মই আজিৰ পৰা চামচোন হয় নেকি ৰ'বা মই চাই লওঁ তাৰপিছত একেলগে কথা পাতিম দিয়া তাৰ বিষয়ে অঁ অঁ ক'ত ঢেকীয়াজুলি টাউনত নাইতো মই যে গমেই নাপাওঁ ইমান ফেমাছ হৈ গৈছে সি

অঁ ঠিক আছে বাৰু মই চাই তোমাক ক'ম দিয়া অঁ অঁ হ'ব দিয়া